মই বৰ্তমান দেশৰ বা ৰাজ্যৰ বাহিৰলৈ গৈ পোৱা নাই মই গৈছিলোঁ এই তুলি পাহাৰ শিৱসাগৰ তুলি পাহাৰ তুলি পাহাৰলৈ গৈ মই অকণমান চাবৰ কাৰণে গৈছিলোঁ এই যাওঁতে তেখেতসকলৰ তাত মই চাৰিদিনমান আছিলোঁ আৰু বাকী আমাৰ যিখিনি এই জেগা জমিন চালোঁ পাহাৰ বা হয়টো এই তাত এই কি কয় পেপাৰ মিল এনেকৈ আছিলে যদিও পেপাৰ মিল বেয়া মই এই সেইখিনিকে অকণমান চাই মনটো পঠিয়াবৰ কাৰণে গৈছিলোঁ তাৰ ভিতৰতে মই কেইটামান দিশ দেখা পালোঁ যে তুলি পাহাৰত মই কেইগৰাকীমান আমাৰ অসমীয়া যুৱকে মোক পাহাৰৰ ওপৰলৈ নিমন্ত্ৰণ কৰিছিল তাত তেওঁলোকে কীৰ্তন পাঠ কৰে কিন্তু মোৰ ভাগ্যক্ৰমে তালৈ গৈ মই দেখিলোঁ প্ৰায় ডেৰশমান পৰিয়ালসহ যুৱকে তাত কীৰ্তনপাঠ কৰিছিল আৰু সেই কীৰ্তন পাঠৰ পিছত কেইটামান দিশ মোৰ লগত আলোচনা কৰিছিলে আলোচনাটো হ'ল বিশেষ অসমীয়া যিসকল যুৱক তেখেতসকলে এভাগি নামঘৰ বনাবৰ কাৰণে কিছু দিহা দিহা পৰামৰ্শ মোৰ পৰা লৈছিল আৰু সেই ধৰণে দিহা পৰামৰ্শ দিওঁতে এতিয়া জানিব পাৰিছোঁ যে সেই জেগাত সেই নামঘৰ ভাগ হ'ল ইতিমধ্যে মই চাবলৈ যাব পৰা নাই গতিকে মই সেই চাইডত তেনেকৈ গৈছিলোঁ আৰু এবাৰ গৈছিলোঁ গুৱা গুৱাহাটীলে মইতো চাৰিদিনমান আছিলোগৈ তাত দেখা পাইছিলোঁ যে মই এই ক'তনো মন্ত্ৰী মদাগৰসকল থাকে ক'তনো কি কৰে সেইবোৰ চাবৰ কাৰণে মই গৈছিলোঁ যাওঁতে মই তেতিয়া দেখিলোঁ যে মই যেতিয়া গুৱাহাটীলৈ যাওঁ তেতিয়াত থাকি এতিয়া বহুত প্ৰয়োজন মই এতিয়া গ'লে নিশ্চয় হেৰাম বহু পৰিৱৰ্তন হ'ল কাৰণ এনেকুৱা এটা অৱস্থা মই তেতিয়া দেখিছিলোঁ যে ৰাস্তাটো পাৰ হৈ যাব নোৱাৰে কাৰণ জানিব পাৰিছিলোঁ যে ডেইলি সাত আঠজন মানুহ মৃত্যু মুখত পৰে কাৰণ এতিয়া মই তেতিয়া যোৱা মোৰ দিনো হ'ল বাৰু মই এতিয়া বৰ্তমান গৈও পোৱা নাই আৰু গ'লে যে মই হেৰাম সেইটোও খাটাং সেইকাৰণে মই বৰ্তমান যোৱা নাই তাৰপিছত এইফালেদি এনেই মই ফুৰিবলৈ বুলি নাওজান বোকাজান চুঙাজানৰ ফালেও গৈছিলোঁ তাতো মই দেখা পালোঁ বহুখিনি কথা কাৰণ নতুন নতুন জেগা খেতিপথাৰৰ জেগা আৰু সেই জেগাত যথেষ্ট ভাল ধৰণৰ খেতি হয় তাৰপিছত মই সেই তালৈ যাওঁতে এই এখন মিকি গাঁৱলৈ গৈছিলোঁ মিকি গাঁৱত গৈ যিগৰাকী এই গামবুঢ়া আছিল মই তেখেতৰ ঘৰত সোমালোঁ তেখেতৰ ঘৰত সোমাই মোক বহিবলৈ দিলে তেতিয়া সেই তেখেতৰ ঘৰত চকী কোনো নাই পীৰা দিছিল বহিলোঁ আৰু তেখেতৰ ওপৰত অলপমান ধান কোমালি পেলাই তুলি থোৱা আছিল মই সুধিলোঁ যে এইখিনি কিহৰ ধান বোলে কঁঠীয়া তেতিয়া মই সুধিছোঁ আপুনি মাটি কিমান ৰুইছে ৰোৱে বোলে সাতপুৰা দুহালিচা যে বহুত ধান পাই ক'ত থয় বোলে মোৰ ভিতৰত এটা ডাঙৰ মেৰ আছে তেতিয়া মোক কৈছে যে বন্ধু ধান পালে কি হ'ব আমাৰ এটা চৰক পূজা আছে এই বছৰেকত বাৰমোন ধানৰ পুৰি পেলাই চাই মদ বনাই আমি পূজাভাগ পাতিব লাগে তেতিয়া মই তেখেতক সুধিলোঁ যে সেইটো কেনেকুৱা পূজা বোলে জংঘলত পাতে আৰু জংঘলত আমাৰ গঁড়াল বনায় বুঢ়া ভকত আহে আৰু তেতিয়া সেই বুঢ়া ভকত জেগাত বহিব তেখেতে এই অকল কলপাতৰহে পিন্ধে কাপোৰ কানি নাথাকে আৰু তেখেতৰ সেই দুটা গঁড়াল পতা থাকে এটা গাহৰি গঁড়াল এটা হ'ল মুৰ্গীৰ গঁড়াল তেখেত বহাৰ লগে লগে সাধনাৰ বলেৰে সেইখিনি আহি গঁড়ালত সেনো সোমাইহি মোক কোৱা কথা মই নিজে দেখা নাই কিন্তু তেতিয়া মই তেখেতক সুধিলোঁ বন্ধু যে আপোনাৰ গামবুঢ়া মানুহ কিমান ভকত গোট খায় বোলে সাতখন গাঁৱৰ কি ওলায় তাত বোলে অকল প্ৰত্যেকৰ মোৰ এতিয়া বাৰমোন ধানৰ চাই মদ বনোৱা কলহ আহে আৰু গোটেই সাতখন গাঁৱৰ নিমন্ত্ৰণী ৰাইজে মুৰ্গী কলহ লৈ সেই তাত আমাৰ চক পূজাত সহযোগ কৰে এনেকুৱাবোৰ মই শুনিছিলোঁ গতিকে তেনেকৈ গৈ জেগা জমিন চাওঁতে হয়টো মই খেতি পথাৰ বা তেনেকৈ ক'ত কি এইবিলাক অকণমান চকু ফুৰাবৰ কাৰণেহে মাত্ৰ মই ওলাই গৈছিলোঁ তাৰপিছত এই আশে পাশে মই দূৰ দূৰণিলে তেনেকৈ গৈ পোৱা নাই এবাৰ মোৰ এটা নিজৰে ঘটনা এটা কথাকে মই ক'বলৈ বিচাৰিছোঁ মোৰ দাদা এজন এই মৰিগাঁও পাৰ হৈ জাকৈভঙাত আছিল কিন্তু জাকৈভঙালৈ মই বিশেষ কাৰণত যাবলগীয়া হোৱাত মই মৰিগাঁও পালোঁগৈ মৰিগাঁও পাই মই মৰিগাঁৱৰ থানাত সোমালোঁ সোমোৱাৰ পিছত তেখেতসকলক সুধিলোঁ যে জাকৈভঙা খালৈভঙালৈ কেনি যায় মোক দেখুৱাই দিলে আৰু সেইধৰণে এজন এই পুলিচে মোক গাড়ীত উঠাই পেলাই পঠিয়াইছিল আৰু মই গৈছিলোঁ এটা বিটেলিয়ান কেম্পলৈ কিন্তু সেই বিটেলিয়ান কেম্পলৈ গৈ তাত যেতিয়া মই পালোঁগৈ ইমানেই মোৰ ভাল লাগিল নিজৰ মোৰ দাদাজন নাই যদিও বাকী লগৰীয়াসকলে মোক যিটো শুশ্ৰূষা বা যি প্ৰতিপাল কৰিছিল মই বৰ আনন্দ পালোঁ কিন্তু মোৰ ফুৰা অভ্যাস নাই যে মই আকৌ ভুল কৰিলোঁ ভুলটো হ'ল কি সেই জাকৈ ভঙাৰ পৰা আহি মই আকৌ মৰিগাঁৱৰ থানা পালোঁহি তেতিয়া প্ৰায় সন্ধ্যা ছটা বাজি পাৰ হৈ গ'ল তেতিয়া মোক সুধিছে যে আপুনি ক'লৈ যাব হে মই বোলো মোৰ হ'ল কি মই যোৱাৰ এতিয়া মোৰ জাগা নাই মোক অকণমান উপায় এটা লাগে তেতিয়া ক'লে যে আমাৰ এই অ'চি চাৰক আপুনি লগ কৰক চাৰক লগ কৰিলোঁ তেতিয়া ক'লে যে ইয়াত থাকিব পাৰিব মহৰ কামোৰ খাই কাৰণ আমাৰ ইয়াত আলহী ৰখাৰ কোনো ব্যৱস্থা নাই কিন্তু মোক সেই তাৰে অসমীয়া এজন চিপাহীয়ে মানে পুলিচে মোক নি পেলাই পাঁচ নম্বৰ বেটেলিয়ান কেম্পৰ জামাৰদাৰৰ লগত যোগাযোগ কৰি দিলে কিন্তু তাতো মই ইমান ভাল লাগিলে মোক এখন বেডিং দিলে যদিও মোৰ খোৱা বোৱা নাই মোক বুজাই দিছিলে যে পাঁচটা বজাত আমাৰ ইয়াৰ সকলো হুইচেল দিয়াৰ লগে লগে সকলো ৰেডি ভাত পানী খাই বৈ আজৰি আৰু সকলো ৰেডি হৈ থাকিব লাগিব ইয়াত মাত্ৰ দুজন দুফালে গাৰ্ডহে থাকিব বাকীবোৰ হয়টো হুইছেল দিলেই যাবলগীয়া এনেকুৱা এডোখৰ জেগা গতিকে আপুনি ভয় নকৰিব মই তাতে থাকি ৰাতিপুৱা মোক সেইধৰণে সুবিধা কৰি দিলে ট্ৰেফিকৰ পুলিচে মই আহি ঘৰ পালোহি কিন্তু মই বৰ বিৰাট ভয় খালোঁ মই ফুৰা অভ্যাস নাই সেইখিনিকে লৈ মই তেনেকৈ বৰ দূৰ দূৰণিত ফুৰা নাই আশে পাশে মোৰ নিজৰ অঞ্চল বা ইয়াৰ ভিতৰতে মই ঘূৰা পকা কৰিছোঁ আৰু মোৰ বিশেষ নকওঁ আৰু